ফেন এখন ললোঁ আজি তিনদিনমানৰ আগত কিন্তু ফেনখন একদম বেয়া এঘণ্টামান চলি ফেনখন বেয়া হৈ থাকিলে দামো ধেৰ ভৰিলোঁ দাম তোৰ প্ৰায় তিনিহেজাৰ নে পঁয়ত্ৰিছশ লৈছে বোলো দামী ফেন বুলিয়ে আনিছিলোঁ বোলো দুদিনমান ভালকৈ চলিব কিন্তু ফেনখন একেবাৰে নচলিলে এদিন চলি আৰু বেয়া হৈ থাকিলে এনেকুৱা ফেন ল'লে বহুত লোকচান হ'ব দেই এনেকুৱা ফেন নলবি বহুত বেয়া